মই সকলো ৰান্ধি ভাল পাওঁ মাছৰ আঞ্জা ৰান্ধি ভাল পাওঁ মাছৰ আঞ্জা খাবলৈ হ'লে মানে আপোনাৰ আগত আদা নহৰু তেলত দি মাছটো ভালকৈ আগত ফ্ৰাই কৰি আলু দি ভালকৈ আঞ্জা কৰি খাই ভাল পাওঁ মাংসৰ ভিতৰত কুকুৰা মাংসও এনেকৈ আদা নহৰু তেলত দি ভালকৈ ভাজি তাৰপিছত আলু দি ভালকৈ উতলাই খাই ভাল পাওঁ গাহৰি মাংসও মই ৰান্ধো আৰু খায়ো ভাল পাওঁ গাহৰিটো প্ৰথমতে আধা ঘণ্টামান বইল কৰি ল'ব লাগে বইল কৰাৰ পিছত আদা নহৰু তেলত দি আলুটো আগতীয়াকৈ ফ্ৰাই কৰি থৈ ভালকৈ মাংসটো সিজাই খাব লাগে মই ছাটনি বনায়ো ভাল পাওঁ ছাটনি আদা নহৰু লগত পিচি ভালকৈ তৈয়াৰ কৰি খাই খাব লাগে আৰু কেঁকুৰা ছাটনি খাই মই ভাল পাওঁ কেঁকুৰাটো প্ৰথমতে পুৰি ওপৰৰ বাকলিটো এৰুৱাই আদা নহৰু দি পিচি খাই ভাল পাওঁ